হেল্ল' বাইদেউ অঁ মই আপোনাৰ যে সেইদিনাখন ফোন কৰিছিলোঁ যে মই কুৰ্টিৰ কথা সুধিবলৈ আহিছে নেকি বাৰু নতুন কুৰ্টি অ' কালি মানে মই যাবলৈ ওলাইছিলোঁ কিন্তু কি হ'ল মানে আলহী আহিলে সেইকণ সময়তে আলহী আহিলে সেইটো কাৰণে মানে যাবও নোৱাৰিলোঁ ইফালে আকৌ টিউশ্যন দুটামান কৰোঁ দেৰি হৈ গ'ল সেইটো কাৰণে বোলো কালি নগ'লোঁ আজিয়ে যাম বুলি ভাবিলোঁ বোলো আপুনি থাকে নে নাথাকে সুধি লওঁ অঁ এনে কেনেকুৱা ডিজাইনৰ আহিছে কুৰ্টিবোৰ অঁ অঁ কালাৰ অঁ অঁ অঁ অঁ অঁ অঁ তাকে চাই ল'ব লাগিব আকৌ চাইজো আৰু কথা আছে নহয় মিলা নিমিলা যি তি পিন্ধিব নোৱাৰি আৰু বাৰু বেলেগ কিবা আহিছে নেকি বেলেগ কিবা কালেকশ্যন আপুনি ৰাখিছে অঁ ছিংগোল মেখেলা ন অঁ অঁ অঁ ছিংগোল মেখেলা এনেকু এনেকুৱা ছেটো আনিব কৈছিলোঁ আনিছিল নেকি অঁ ইয়াৰ পিছত আনিলে মোক ক'ব চোন ধুনীয়া চাই অলপ আনিব এই মানে আলহী চালহী আহি থাকে যে লাগে ঘৰত সেইকাৰণে বোলো আপুনি আনি থৈ যে সেইকাৰণে সুধিবলৈ বুলি ফোন কৰিলোঁ অঁ অঁ অঁ ঠিক আছে বাৰু মই মানে কালি যাবলৈ ওলাইছিলোঁ এই আলহী আহিলে যে সেইটো কাৰণে যাবলৈ অলপ অসুবিধা হ'ল আৰু আপুনি কেইটা থাকিব কিমান সময় থাকিব অঁ অঁ ঠিক আছে মই বাৰু সুবিধা আকৌ হেৰি স্কুটিখনো ভাইটিটোৱে লৈ গ'ল কেতিয়া আহে এতিয়া সি সেইটোহে কথা অঁ মই বাৰু সোনকালে যাবলৈ চেষ্টা কৰিম এতিয়া সি আহি পালেতো মই যামেই চাই লওঁ বাৰু কিমান সময় হয় নহ'লে আকৌ আ দেৰি বেছি হ'লে কাইলে যাম আৰু আজি যদি নহয় অঁ আপুনি হ'ব দিয়ক তেনেহ'লে